অ এই আপুনি 'কা'ৰ বিষয়ে কিবা জানেনি কিবা শুনিছেনি

অ মই সেইটোকে আপোনাক জানিব বিচাৰিছিলোঁ আকৌ ওম ওম অ

অ অ ওম সেইটো হয় পিছে সেইটো কাৰণে মই সুধিছিলোঁ বোলো আপুনি কিবা জানেনি বোলো সেইটোৰ বিষয়ে সেইটো কাৰণে সুধিছিলোঁ ওম